হেল্ল' হয় কওক হয় হয় এই আমাৰ ঘৰ এই কে বি ৰোডত আছে লখিমপুৰৰ তাত আপোনালোকে থ্ৰী বি এইচ কে ঘৰো আছে টু বি এইচ কে ঘৰো আছে গতিকে আপোনালোকে কেনেকুৱা ধৰণৰ ঘৰ ল'বলৈ বিচাৰিব ফেমেলিৰ কাৰণে নে অ টু বি এইচ হয় হয় টু বি এইচ কে ঘৰ আছে লগত আপোনাৰ এটেছ বাথৰুমৰ সুবিধা আছে বাকী আপোনাৰ লগতে বেড বা সৰু সৰু সৰু সুৰা যোনবোৰ ইমপৰ্টেণ্ট বস্তু সেইবোৰ লগতে সুবিধা দিয়া হ'ব গতিকে হয় হয় সূৰ্য্যৰ পোহৰ পৰাও আছে সুবিধা লগতে গছ গছনিও আছে ওচৰে পাঁজৰে গতিকে থাকিবলৈ ভাল পাব অ লগতে হয় অ কিনিবলৈ হ'লে আপুনি আমাৰ লগত ডাইৰেক্ট আপোনাৰ হোৱাটচ এপ নম্বৰ আছে সেইবোৰত আপোনালোকে কণ্টেক্ট কৰিব পাৰে আমাৰ ৱেবচাইদত দি থোৱা আছে হয় আৰু যদি আপুনি ৰেণ্টৰ কথা পাতিব বিচাৰে তেতিয়া প্ৰাইচ আপোনাৰ বেলেগ বেলেগ আছে টু বি এইচ কে আপোনাৰ যোনটো থাৰ্ড ফ্ল'ৰত আছে তাত মান্থলী ফাইভ থাউজেনকৈ আছে আৰু তলৰ ফালে অলপ বেছি হয় তলৰ ফালে এইট থাউজেন চেভেন থাউজেন তেনেকৈ আছে গতিকে আপোনালোকে কোনটো পচণ্ড কৰে সেইটো আমাক জনাব অ অ ঠিক আছে অ অ ঠিক আছে দিয়ক থেংক ইউ